হেল্ল' হয় কোনে ক'লে

হয় হয় কৰপৰা ক'লে আপুনি হয় কওকচোন ভাল ভাল ভাল হয় ধন্যবাদ দেই হয় ভাল লাগিল ধন্যবাদ মোৰ এইবাৰ বিশ্বনাথ চাৰিআলিত প্ৰগেম নাই মানে কথা বতৰা চলি আছে কিন্তু মানে এতিয়ালৈকে কমফাৰ্ম হোৱাগৈ নাই হয়তু হ'ব পাৰে চাগৈ বাকী মোৰ আছে তোমাৰ তেজপুৰত আছে বঙাইগাঁৱত আছে গুৱাহাটীত আছে চাৰিখন আৰু এইফালে তোমাৰ যোৰহাটত আছে হয় হয় হয় প্ৰস্তুতি চলাই আছো আৰু তোমাৰ বেছি দিন নাই বিহুৰ আগে আগে ৰি ৰিলিজ কৰি দিম আৰু অলপমান কাম বাকী আছে সেইখিনি হৈ যোৱা পিছতে আমি গান ৰিলিজ কৰিম ধন্যবাদ নিশ্চয়